হয় মই এজনী মিচিং বংশৰ ছোৱালী আমি বিভিন্ন ধৰণৰ আমাৰ উপাধি বা আমাৰ সমুদায় আমাৰ জড়িত হৈ আছে আমি বিশেষভাৱে আমি দনী পল'ক আমি পূজা অৰ্জন কৰোঁ সেই দনী পল'ক পূজা অৰ্জন কৰি আমি আমি ফাগুন মাহৰ প্ৰথমটো বুধবাৰত আমি আলি আয়ে লৃগাং উৎসৱ আমি উদযাপন কৰোঁ সেই উৎসৱত আমাৰ বিভিন্ন সকলো মানে আমাৰ সকলো গাঁৱৰ আমাৰ বা অঞ্চলটোৰ গোটেই মানুহবিলাক যোগ হৈ আমি খাদ্যগ্ৰহণ কৰোঁ আমাৰ বিভিন্ন ধৰণৰ মিচিংসকলৰ পূজা যেনে প'ৰাগ বুলি কয় কাংকিন কাবাং আদি বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয় আমাৰ মিচিঙৰ এটা মানে এটা আমাৰ সংস্থা আছে সেই সংস্থাটো হৈছে টি এম পি কে আৰু আমাৰ এই মিচিং ভাষা আমাৰ গেৰ' সাজপাৰ আমাৰ গেৰ' আৰু বিভিন্ন ধৰণৰ এগেৰিয়া যোনটো চাদৰ মেখেলা মিচিঙৰ আৰু আমাৰ যেনে আমাৰ খাদ্য যেনে গাহৰি মাংস আমাৰ অম্বেপাত আমাৰ যোনবোৰ আমাৰ আপং সাঁজ এইবিলাক আমাৰ খাদ্য আমি গ্ৰহণ কৰিব লাগে সেই উৎসৱটোত আৰু আমি এই এই আমাৰ মিচিংসকলৰ এটা কাহিনী আমাৰ যোনটো এটা পবিত্ৰ প্ৰেম স্থান লাভ কৰিছে জংকী পানৈ সেইটো ঘুণাসুঁতি পাৰৰ জংকী পানৈৰ কথা আমি উল্লেখ কৰিব পাৰোঁ সেইটো মিচিঙৰ এটা বহুত বহুত পৰিষ্কাৰ বা বহুত পিয়ৰ এটা প্ৰেম কাহিনী হয় আমি সেইবোৰ আমি সমুদায় আমি এইবোৰ শুনি আমি গান আমি বা কিতাপ আমি সকলোতে আমি উদাহৰণ পাওঁ আৰু আমি বিভিন্ন ধৰণৰ আলি আয়ে লৃগাঙত গান গাওঁ যেনেকৈ ঐনিত্যম আনুনিতম আৰু বিভিন্ন ধৰণৰৰ আমি গান গাওঁ শুনিব পাওঁ আমি নাচোঁ আমি লিগাং নাচোঁ লিগাঙৰ সময়ত আমি খাদ্য গ্ৰহণ কৰোঁ আমি সকলোৱে পূজা কৰোঁ পূজাত যাতে সকলো খেতি পথাৰ মানুহৰ অৱস্থা ঠিকে থাকে আৰ্থিক অৱস্থা ভালে থাকে তাৰ ওপৰ ওপৰত নিৰ্দিষ্ট কৰি আমি পূজা পালন কৰোঁ